যদি মই বনোৱা খাদ্য় খাই ভাল পাই তেওঁলোকক মই কিহেৰে বনাইছোঁ ৰেচিপিটো কৈ দিওঁ মই বিশেষকে মাংস বনাওঁ মাংসত বিভিন্ন ধৰণৰ ব্য়ঞ্জন তৈয়াৰ কৰোঁ কেতিয়াবা একেবাৰে চিম্পুলকৈ পিয়াজেৰে বনাই থৈ দিওঁ মাংস শুকানকৈ সেইবোৰকে দিওঁ কেতিয়াবা যদি দৈৰে বনাওঁ দৈ দি কেতিয়াবা আনাৰসেৰেও মই মাংস বনাওঁ আনাৰসৰে মাংস যেতিয়া বনোৱা যায় তেতিয়া যে কেনেকুৱা এটা টেষ্ট হয় আনাৰসৰ যেতিয়া গোন্ধটো মাংসৰ লগত মিক্স হ'ব তেতিয়া মিঠা টেঙা টেষ্ট এটা আহে আৰু সেইটো খাই প্ৰায় ভাল পায় বহুতে আৰু কেনেকে বনোৱা হয় সেইবিষয়ে শিকাই দিওঁ মাংসটো এনেকে ভাজি ল'ব লাগে মিক্সিত কেনেকে আনাৰসৰ মানে ৰসতো উলিয়াই লোৱা হয় উলিয়াই লৈ মাংসটো ফ্ৰাই কৰি লৈ তাত মচলা কম পৰিমাণৰ প্ৰয়োগ কৰি তাত মানে পেস্টৰ দৰে আনাৰসৰ মানে ৰসখিনি দিয়া হয় আৰু ধুনীয়া এটা টেষ্ট আহে সেইখিনি মানে যেনেকে বনায় তেনেকে হয়গে আৰু